মই ঠাণ্ডাদিন ভাল পাওঁ ঠাণ্ডাদিনটো এইটোকাৰণেই ভাল পাওঁ যে ইমান গৰম নপৰে কামবোৰ মানে কৰি ভাল লাগে কিন্তু কি হ'ব কিছুমান ক্ষেত্ৰত ঠাণ্ডাদিনটোও মই বেয়া পাওঁ অলপ চলপ ৰাতিপুৱা শুই উঠাটোৱে মোৰ বহুত ডাঙৰ কথা কাৰণ মই পাঁচটা বজাত উঠিব লাগে মোৰ মানুহজনে ডিউটিত যায় মোৰ এটা তিনি ব মানে দুবছৰ তিনি মাহৰ ল'ৰা এটা আছে তাৰপাছত আৰু ৰাতিপুৱা অকণ দেৰি হয় সেইকাৰণে সোনকালে উঠি ঠাণ্ডাত একদম এলাহ লাগি যায়গে আৰু গা পা ধুই ভাত ৰান্ধিব লাগে টিফিন লৈ যায়গৈ আকৌ সেইবোৰ কৰি পেলাই মই আকৌ ল'ৰা ছোৱালীৰ কাপোৰ ধুব লাগে কেতিয়াবা লেট্ৰিণ কৰা কাপোৰ থাকে কে এদিনৰ পিচে পিচে কৰে কেতিয়াবা এ এদিন নে দুদিন সদায় মানে কৰে এদিন দুদিন কৈ তেনেকে মোৰ সেইবোৰত অলপ বেয়া পাওঁ পানী চানি চুব লগা হয় বা ঠাণ্ডা লাগে চৰ্দি লাগে কিন্তু গৰম দিনটো এটা কাৰণেই বেয়া পাওঁ এটাই নহয় বহুত ক্ষেত্ৰতে বেয়া পাওঁ ঠাণ্ডা দিনতো যদি সেইকনো মই বেয়া পাওঁ কিন্তু গৰম দিনটো এইটোৱেই বেয়া পাওঁ যে মহ বহুত হয় মহৰ পৰা মানুহ থাকিব নোৱাৰে জংঘল বেছি হয় পাতবোৰ খুব পৰি থাকে যেতিয়াই তেতিয়াই কাপোৰবোৰ যদিও শুকায় কেতিয়াবা আকৌ দুদিন তিনিদিন একেনিয়সে বৰষুণ পৰে জংঘল হৈ থাকে মানে য'ত পুলিবোৰ উঠে কিন্তু বহুত জংঘল চিকুনাবলৈ যদি মানুহজনৰ সময় নহয় মই চিকুনাবলগীয়া হয় কিন্তু মহৰ পৰা মই থাকিব নোৱাৰোঁ এনেকুৱা হয় কিছুমান জংঘল হৈ থাকে ভাল নালাগে কিন্তু পুলিবোৰ উঠে পাতবোৰ ধুনীয়াকৈ লাগে গছত চাই ভাল লাগে কিন্তু থাকি কিছুমান ক্ষেত্ৰত বহুত বেয়া লাগে কাৰণ এনেকুৱা হ'ব নালাগে যে বৰষুণ পৰিয়ে থাকিব নালাগে মানে মাজে মাজে অলপ ৰ'দটো কম হ'ব লাগে বৰষুণ অলপ অলপ পৰিব লাগে সেনেকুৱা হোৱা হ'লে ভাল লাগে কিন্তু কেতিয়াবা কি কৰে এসপ্তাহ এনেকুৱাই গৰম দিয়ে থাকিব নোৱাৰা গৰম কোনো মানুহেই থাকিব নোৱাৰে আৰু কেতিয়াবা এনেকুৱা হয় এসপ্তাহ বৰষুণেই একেনিয়াকে একেবাৰে উল্টা পুল্টা তেনেকুৱা কাপোৰ কানি ধুব যাবলৈও টান লাগে এ বহুত দিগদাৰ হয় মুঠত ঠাণ্ডা দিন এই গৰম দিনটো ঠাণ্ডা দিনটো এইটোৱেই দিগদাৰ হয় ঠাণ্ডা লাগে বিশেষকৈ ৰাতিপুৱা সোনকালে উঠিব লাগে কিন্তু ৰাতি শুই ভালেই লাগে বা কাপোৰ কানি লৈ শুই থাকা কামটো ভালেই লাগে কিন্তু কাম পানী চোৱা কাম যেনে ভাত ৰন্ধা কাম কাপোৰ ধুৱা সেইখিনি সময়ত অলপ এলাহ লাগে কিন্তু কিছুমান এনেকুৱা আৰাম আছে বহুত ঠাণ্ডা লাগে যে ভাল লাগে মানে কাপোৰ কানি সকলো পিন্ধি লৈ থাকা টাইট ফিটিং কৰি কিন্তু মানে এনে থাকি বহুত ভাল লাগে কিন্তু গৰম দিনটো কি হৈছে কাপোৰ পিন্ধি থকাটো দূৰৰে কথা মূৰটো আঁচুৰিব মানে চুলিবোৰ আঁচুৰিব মন নাযায় মানে চুলিবোৰ অকণমান দীঘল হ'লেই কেনে কাটি পেলাম নে কি কৰিম এনেকুৱা অকমান লাগি আহিলেই বহুত এলাহ লাগে কেনেকে মেলি পেলাই আঁচুৰিম বহুত চিন্তা হৈ যায় যদিও ফেন চলি থাকে কিন্তু কি হ'ব গৰম দিনটো এইটোৱেই মোক মানে বেয়া পাওঁ যে কিছুমান ক্ষেত্ৰত মানে গৰম দিনটো বহুত ক্ষেত্ৰতে বেয়া পাওঁ কিন্তু ঠাণ্ডা দিনটোও মই বেয়া পাওঁ কিন্তু গৰম দিনটো এইটো কাৰণেই বেয়া পাওঁ বহুত ক্ষেত্ৰতে বেয়া পাওঁ এইটোৱেই যে কি কয় মহ ইমান মহ হয় মহৰ পৰা থাকিব নোৱাৰি গৰম বুলি সকলো কাপোৰ কানি মানে কোচাই কৰি থাকিম এনেকুৱা যেন লাগে কিন্তু নহ'ব গৰম মহে আহি য'ত ত'ত কামুৰি দিব বহুত দিগদাৰ এইফালে বেমাৰ ওলায় পোক পতংগ মানে বহুত যেতিয়া আমাৰ ইয়া ইয়াতে হয় কেনজেলুকা এফালে আৰু কেঁচু এই এইবোৰ মই চাব নোৱাৰোঁ কাৰণ বৰষুণ পৰি থাকি কেনেকুৱা ঘিণ লাগে আৰু ক'ত যাম মানে উঠি আহে বাৰান্দা লৈকে তেনেকুৱাত বেয়া লাগে কিন্তু ঠাণ্ডা দিনটো ধৰ সেইবোৰ নাথাকে কিন্তু কি হ'ব ঠাণ্ডা পানীবোৰ চুব নোৱাৰোঁ আৰু মানে কাপোৰ কানি ধুৱাই বহুত এলাহ লাগে আৰু ঠাণ্ডা দিনটো ল'ৰা ছোৱালী লৈ থাকিবলৈ বহুত চিন্তা হয় কাৰণ ল'ৰা ছোৱালীয়েও চৰ্দি লাগিব কিবা হ'ব এনেকুৱা লাগে কিন্তু গৰম দিনতো সেনেকুৱা হয় তথাপিতো মানে মই ভাল পাওঁ এইটো কাৰণে ঠাণ্ডা দিনটো টাইমটো সোনকালে যায় কিন্তু কি হ'ব এটা কথাই মই ভাল পাওঁ যে মোৰ মানুহজনে কাম কৰে ডিউটি কৰে টাইমটো সোনকালে যায় দিনটো পোহৰ সোনকালে হওঁক একেলগে থাকিব পাৰোঁ এইটোৱেই মই বহুত চিন্তা কৰি থাকোঁ ভাল পাওঁ কিন্তু গৰম দিনটোত বহুত চাগে কষ্ট পাইছে নেকি এনেকুৱা যেন অনুভৱ হয় কিন্তু আমিও কষ্ট পাওঁ তথাপিও মানে সেনেকুৱা এটা অনুভৱ হয় সেইকাৰণে গৰম দিনটো বেয়া পাওঁ বুলি কৈছোঁ কিন্তু মই ঠাণ্ডা দিনটো বহুত ভাল পাওঁ গৰম দিনটো কিছুমান কিছুমান ক্ষেত্ৰত ভাল পাওঁ বিশেষকৈ মোৰ ৰাতিপুৱাটো বহুত ভাল লাগে গৰম দিনত ৰাতিপুৱা উঠোঁ পাঁচটা সুন্দৰ হয় এনে ঠাণ্ডা দিনত পাঁচটাতে উঠিব লাগে পাঁচটা পোন্ধৰত উঠা যায় তেওঁ মানে উঠিও কাম বন এনেকুৱা মেকআপ কৰিব পাৰোঁ মানে সকলো টাইম মেনেজ হৈ যায়গৈ কাম বন লেট্ৰিনৰ কাপোৰ ধুই গা ধুই কাপোৰ কানি ধুই সকলোৱে ভাল লাগে তেতিয়ালৈকে আঠটা নাবাজেই সকলো কৰি মেলি আমি তিনিওজনে ভাত খাওঁ আকৌ ল'ৰাটোক বাপেকে ভাত খোৱাই তেনেকে আমি তিনিজনে ভাত পানী খাই লওঁ টিফিনত মই ভৰাই কৰি দি আকৌ বাচন ধুই ৰেডি কৰি থৈ দিওঁ আমি তাৰপিছত দুপৰীয়া যি টি খাওঁ আৰু আমি মই হে থাকোঁ আৰু মোৰ ল'ৰাটো সেইকাৰণে মানে কি ৰাতিপুৱা কামটো কৰি মোৰ বহুত ভাল লাগে টাইমটো মেনেজ কৰিব পাৰোঁ এ ঠাণ্ডা দিনত টাইম মেনেজ কৰিব নোৱাৰোঁ ৰাতিপুৱা কাম কৰিবলে ঠাণ্ডাও লাগে কিন্তু কি হ'ব গৰম দিনটোত পাছৰখিনি বহুত এলাহ লাগি যায় সেইকাৰণে মই গৰম দিনটো বেয়া বুলি কৈছোঁ ঠাণ্ডা দিনটো বহুত ভাল বুলি কৈছোঁ হয় ৰাতিপুৱা বহুত এলাহ লাগে লেট্ৰিনৰ কাপোৰ ধোৱা পেচাব কৰা কাপোৰ সেইবোৰ ধুব লগা হয় আৰু ভাত বনাব লগা পানী নুচুলে কাম এটাওৱে নহয় সেইকাৰণে সকলো কামেই হৈছে পানী চোৱা ঠাণ্ডা দিনটোত ঠাণ্ডা সেইকণ সময়ত বহুত লাগে পাছৰখিনি সময় এইটোৱে ভাল লাগে ধুনীয়াকে থাকিব পাৰোঁ পানী নোচোৱাকে আৰু মানে কি হয় টাইমটো বহুত সোনকালে গুচি যায় আৰু বৰষুণ চৰষুণ নপৰে আৰু গৰম দিনটোত এইটোৱে বহুত ঘিণো লাগে এলাহো লাগে মানে গৰম দিনত বহুত কেইটাই প্ৰব্লেম আছে ঘিণ লাগে বিশেষকৈ পোক পতংগৰ কাৰণে কিজানি কেঁচু কেনজেলেকা এইবোৰ সোমাই আহিব বিচাৰে আৰু বহুত মানে ক্ষেত্ৰতে বেয়া পাওঁ এক্সোৱেলি গৰম দিনটো আৰু ৰাতিপুৱাটোৱে খালি গৰম দিনটো ভিতৰত গৰম দিনৰ ভিতৰত মই ৰাতিপুৱাটো বহুত ভাল পাওঁ বিশেষকৈ টাইমটো মেনেজ কৰিব পাৰোঁ সেইটোৱে মোৰ বহুত ভাল লাগে